ভাল গুণৰ সঁচ আৰু সুস্থ জীৱ জন্তুবোৰ কেনেকৈ চিনাক্ত কৰে বুলি ক'বলৈ হ'লে আচলতে মানে কি এনেকুৱা আজিকালি সঁচ কেইবাটাও থাকে আমাৰ ছাগলী যেনেকৈ চাৰি বিধ সঁচ আছে বিটেল চিৰহি আছাম শিলগত এনেকুৱা কেইবাটাও আছে তাতে মানে কি ছাগলী সঁচ বুলি ক'বলৈ গ'লে এটা ছাগলী মানে ছবছৰ মানে ভাল হৈ থাকে আৰু ওখ হ'ব লাগে ভৰিবোৰ দীঘল দীঘল হ'ব লাগে কাণবোৰ পৰা পৰা হ'ব লাগে এনেকুৱা মানে ওখ কঁকালটো অলপ বহল হ'ব লাগে এনেকুৱাবোৰ সুস্থ মানে সিহঁতি আৰু যিবোৰ মানে একদম মাথাটো সৰু ডিঙিটো সৰু এনেকুৱাবিলাক মানে ভাল নহয় চিনাক্ত কৰিব মানে সেইখিনি মানে অলপ ডেমেজ হয় মানে ভাল পোৱালিও নিদিয়ে সিহঁতি আৰু এনেকুৱা ভাল গাখীৰও নোলায় আৰু মাইকী ছাগলী হ'লে অলপ পিঠিটো বহল আৰু পেটটো ভেৰেলা হ'ব লাগে ভেৰেলা ছাগলী গাখীৰ বেছি দিয়া পোৱালি তেতিয়া পোৱালী সুস্থ সবল হয় আৰু এইটো জানিবলৈ থকা কৌশলসমূহ কি কি কৌশলসমূহ মানে কি আৰু আপুনি প্ৰথম গৈ পিনে ছাগলীটো চাব লাগিব কিমান ওখ কিমান হাইটটো চাই পিনে তাৰ পিঠিটো কিমান বহল আৰু ভৰিকেইটা খোৰাকেইটা ফটা নেকি আৰু বহুতখিনি এনেকুৱা আছে আৰু এইখিনি গোটেইখিনি চাই লোৱা পিছত আপুনি ক'ব পাৰিব এটা সুস্থ ছাগলী বা এজনী সুস্থ গৰু কেনেকুৱা আমি মানে কি চিনাক্ত তেনেকৈ চিনাক্ত কৰোঁ যিহেতু আৰু এইখিনি পৰামৰ্শ লোৱা হয় ডক্তৰৰ পৰামৰ্শ লোৱা হয় আৰু ডক্তৰ পৰামৰ্শ অবিহনে আজিকালি আপুনি একো ফাৰ্ম বা একো কাম কৰিব নোৱাৰে প্ৰতি ক্ষেত্ৰত বেমাৰে আগুৰি ধৰে বেমাৰবিলাক বতৰৰ ওপৰত নিৰ্ভৰ কৰে আৰু ঠাণ্ডা ছিজন গৰম ছিজন ইটো পিছত সিটো যেতিয়া আহি থাকিব আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰবোৰ আহি যায় আপোনাৰ ঠাণ্ডা দিনত যেনেকৈ পিপিয়াৰ লাগিব কোচ কাই থাকিব ছাগলীটো নো নোমবোৰ জেপেলা জেপেলা হৈ যাব এইটো ঠাণ্ডা দিনত হয় গৰম দিনত আকৌ বোকা বোকা পাত লাগি থকা ঘাঁহবিলাক যেতিয়া খায় তেতিয়া মানে সিহঁতৰ পেট চলে এইটো বেছি হয় গৰম দিনত সেইটো কাৰণে বহুতখিনি ডক্তৰৰ পৰামৰ্শ ল'বলগীয়া হয় ডক্টৰ পৰামৰ্শ মতে গোটেই কামবিলাক কৰি যাবলগীয়া হয় আমি আৰু ভেকচিন দিবলগীয়া হয় ভেকচিন অবিহনে আজিকালি আপুনি একো ফাৰ্ম এখন খুলিব নোৱাৰে জীৱ জন্তুবিলাকো সুৰক্ষিত নহয় জীৱ জন্তুবিলাক সেইটো কাৰণে প্ৰতি ক্ষেত্ৰত ডক্তৰ পৰামৰ্শ লাগে আৰু এই ক্ষেত্ৰত আপুনি ট্ৰেইনিঙৰ ব্যৱস্থা ট্ৰেইনিং ব্যৱস্থা থাকে গভমেণ্টৰ ফালৰ পৰা গভমেণ্টৰ ট্ৰেইনিংবিলাক সময়মতে ল'লে আপুনি প্ৰতি ক্ষেত্ৰত উপকৃত হ'ব পাৰি আৰু আজিকালি ভাৰত চৰকাৰে হওক অসম চৰকাৰে হওক প্ৰতিটো ক্ষেত্ৰত পশুপালকসকলৰ কাৰণে এই ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে জিলাত সদৰত আপোনাৰ মহকুমা আপোনাৰ পঞ্চায়ত পঞ্চায়তী ৰাজ ব্যৱস্থাটো এইখিনি বহুতখিনি আজিকালি ব্যৱস্থা কৰিছে ট্ৰেইনিঙত আন ট্ৰেইনিং ল'লে মানে আপুনি যিকোনো ফাৰ্ম গৰু ছাগলী হাঁহ কুকুৰা প্ৰতি ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব পাৰিব ট্ৰেইনিং লাগিবই আজিকালি ফাৰ্ম এখন চলাবলৈ আৰু ট্ৰেইনিঙৰ প্ৰতিটো আপুনি ৰোল ইয়াত এপ্লাই কৰিব নোৱাৰে কিছুমানে গাঁৱলীয়া মানুহবিলাকে তথাপিতো আপুনি ছিক্সটি পাৰ্চেণ্ট যদি ৰোল আপুনি এপ্লাই কৰিব পাৰে এই ক্ষেত্ৰত ধুনীয়াকৈ আগবাঢ়ি যাব পাৰি সফল হ'ব পাৰি